বাইকখন চলাওঁতে প্ৰথম কৈছো আমাৰ ৰাতিপুৱা শুই উঠি চাব লাগে তেল ভৰুৱা আছে নে নাই ম'বিলটো চেক কৰিব লাগে তাৰপাছত যাওঁতে শ্ল' মোচনৰকে বাইকখন চলাই যাব লাগে প্ৰথম ফাৰ্ষ্ট গিয়াৰ লগাব লাগে তাৰপিছত অকমান পিক আপ লোৱাৰ পিছত ছেকেণ্ড গিয়াৰ লগাব লাগে তাৰপিছত থাৰ্ড গিয়াৰ লগাব লাগে তাৰপিছত ফ'ৰ্থ গিয়াৰ লগাব লাগে তাৰপিছত কৈছে হেলমেটটো বাধ্যতামূলক আজিকালি কৈছে হেলমেট বহুত ছেফটি কৰে হেলমেটে কৈছে মানুহৰ এক্সিডেণ্টৰ পৰা বচাই স্পীড গ'লে হেলমেটত ধূলি বালি এইখিনিৰ পৰা বচা যায় আৰু কাগজ পত্ৰক প্ৰত্যেকটো কাগজ পত্ৰ কৈছে ঠিক কৰি ল'ব লাগে কাগজখিনি কৈছে পলিউচন চাব লাগে ইঞ্চুৰেঞ্চ চাব লাগে ইঞ্চুৰেঞ্চ ফেল হৈ গৈছেনি ইঞ্চুৰেঞ্চ যদি ফেল হৈ যায় কৈছে আজিকালি ফাইন ভৰিবলগীয়া হ'ব কৈছে আৰু ফাইন কৈছে বহুত প্ৰথম কৈছে ফটো মাৰিব কৈছে যদি বাইকখন ধৰে পুলিচে কৈছে ফটো মাৰিব ফটো মাৰি কৈছে ফটো মাৰি চালান কাটিব কৈছে আৰু ক'ৰ্টত আপোনাৰ কেছৰ তাৰিখত মাতিব কেছত কৈছে আপুনি ফাইন ভৰিব লাগিব উকিল উকিলত ধৰি গ'লে উকিলত ধৰা পিছত কেছ হ'ব কেছত পইচা ভৰিব লাগিব আৰু আমি ক'বাত যদি লং ড্ৰাইভত যাওঁ কৈছে ক'বা যদি দূৰলৈ যাওঁ তেতিয়া বাইকখনত তেলটো চাই ল'ব লাগে ফুল টেংকি কৰি ল'ব লাগে পৰাপক্ষত ফুল টেংকি কৰি ল'লে যে কৈছে এনেকুৱা জেগা হৈ যাব কিছুমান জেগাত কৈছে ডিপু নথাকে সেই ডিপু যদি নাথাকে তেতিয়া কৈছে আমাৰ বাইকখনে আমাৰ অসুবিধা হ'ব ঠেলিবলগীয়া হ'ব আৰু টায়াৰ টিউব এইখিনি পম চাব লাগে পম আছে নে নাই টায়াৰটো যদি থ্ৰেড নাই কৈছে এনেকুৱা কিছুমান ৰাস্তা ওলাই যায় সেই ৰাস্তাত কৈছে শিলগুটি থাকিব পাৰে বালি থাকি শিলগুটি সৰু সৰু গিটি থাকিলে কৈছে টায়াৰটো বেয়া হৈ যাব আৰু পমচাৰ হ'ব আৰু পমচাৰ হৈ গলে কৈছে আমি আপ ডাউন কৰিবলে আমাৰ অসুবিধা হ'ব সেইটো কাৰণে আমি টায়াৰটো চাই ল'ব লাগে আৰু যদি পাহাৰ এৰিয়াত চলাওঁ আমি কৈছে জোতাটো পিন্ধি ল'ব লাগে হেলমেটটো পিন্ধি ল'ব লাগে হেলমেট যদি নিপিন্ধো কৈছে পাহাৰ এৰিয়াত যদি যদি ব্ৰেকটো নেথাকে ব্ৰেক যদি নধৰে কৈছে বাইকখন পৰি আমি কৈছে আমাৰ অসুবিধা হ'ব আৰু কৈছে মৃত্যুলৈ মৃত্যু হৈ যাব পাৰোঁ সেইটো কাৰণে আমি হেলমেটটো পিন্ধি ল'ব লাগে হেলমেটটো সেইকাৰণে চৰকাৰে বাৰ বাৰ কৈছে যে আপোনাৰ হেলমেটটো পিন্ধাটো বাধ্যতামূলক সেইকাৰণে আমি ঘৰৰ পৰা ওলাওঁতেই কৈছে প্ৰথম বাইকৰ হেলমেটটো লগাই ল'ব লাগে হেলমেটটো লগাই ওলাই গৈ মাথাত হেলমেটটো লগাই ড্ৰাইভ কৰিব লাগে আৰু পৰাপক্ষে বাইক অঁ ছিগনেল চাব লাগে টাউন এলেকাত গ'লে যদি ৰেড ৰেড ছিগনেল দিয়ে যদি কৈছে আমি বাইকখন ৰখাই দিব লাগে আৰু গ্ৰীণ ছিগনেল দিয়ে আমি বাইকখন লৈ ওলাই যাব লাগে আৰু ট্ৰেফিকৰ ৰুল মতে আমি বাইক চলাব লাগে ট্ৰেফিকৰ ৰুল মতে যদি বাইক চলাওঁ আমাৰ কোনো অঘটন নহয় কৈছে অঘটন আমি সেইকাৰণে দুৰ্ঘটনাৰ পৰা আমি বাচি থাকিবলে আৰু চাই চাই যাব লাগে কোনটো কোন কোন জেগাত কিমান স্পীড লিমিটেড আছে সেইটো হিচাপত যাব লাগে সেই হিচাপত গ'লে আমাৰ বাইক চেফটি থাকিব আমিও চেফটি থাকিম বাইকখনো ভাল থাকিব ৰাতিপুৱা সদায় বাইকৰ ম'বিল চেক কৰিব লাগে যদি ম'বিল যদি নাথাকে কৈছে ৰাস্তাত কৈছে বাইকখন ব্লক হৈ ইঞ্জিন চিজ হৈ যাব কৈছে ইঞ্জিন চিজ হৈ গ'লে কৈছে অঁ আকৌ ইঞ্জিন খুলিব ইঞ্জিন খোলা পাছত কৈছে অঁ আকৌ নতুন ইঞ্জিন বৰিং কৰিব লাগিব বাইকৰ ইঞ্জিনটো বৰিং কৰাৰ পাছত বৰিং কৰাৰ পিছত আকৌ নতুন ব্লগ বহাব নতুন ব্লগ বহোৱাৰ পিছত অঁ আকৌ কৈছে বাইকখন প্ৰথম যেতিয়া বাইকখন বনাই অনা হ'ব বাইকখন বনাই অনাৰ পিছত বনাই অনাৰ পিছত মানুহ তেতিয়া ডাবোল উঠিব নোৱাৰিব বাইকখনৰ কৈছে অঁ কেইদিনমান কৈছে ছিংগুল চলাব লাগিব অঁ অকলে চলাব লাগিব কোনো ডাবোল নিব নোৱাৰিব আৰু বাইকখনত সদায় তেল ভৰাওঁতে ডিপু ডিপুত চাব লাগে তেলটো কিবা ভেজাল তেল আছে নেকি আৰু পৰাপক্ষে আমি দোকানৰ তেল ভৰাব নালাগে দোকানৰ তেলটো কৈছে অঁ তাত কৈছে পানীও মিক্স হৈ যায় তেতিয়া কৈছে বাইকৰ মাইলেজটো নহ'ব কৈছে সেইটো কাৰণে আমি বাইকত তেল ভৰালে মানে ডিপুত ভৰাব লাগ ডিপুত তেল ভৰালে বাইকৰ মাইলেজটো বেছি হয় আৰু বাইক আমি সদায় অ লাহে লাহে চলাব লাগে লাহে চলালে কৈছে বাইকটো অ দিন যাব কৈছে আৰু মানুহজনৰ ছেফটি হ'ব সেইকাৰণে বাইক কৈছে কিছুমান জেগাত কৈছে চাইন ব'ৰ্ড মৰা থাকে ফ'ৰ্টি স্পীড কিছুমান জেগাত ষাঠি স্পীড সেই তেনেকুৱা লিখা থাকে সেই অনুপাতে আমি চাই পেলাই লিখি যায় সেইমতে চাই পেলাই আমি বাইকখন চলাব লাগে আৰু কৈছে কিছুমান জেগাত কৈছে আমি চকু দি যাব লাগে ক'বাত স্পীড ব্ৰেকাৰ আছে নি কিছুমান জেগাত স্পীড ব্ৰেকাৰত কৈছে ৰং মৰা নাথাকে কৈছে কৈছে স্পীড ব্ৰেকাৰ পকা ৰাস্তাৰ লগত মিলি থাকে সেই তেতিয়া কৈছে এক্সিডেণ্ট হোৱা চাঞ্চ থাকে সেইটো কাৰণে আমি পৰাপক্ষে স্পীড ব্ৰেকাৰত আমি চাই চাই যাব লাগে কিছুমান জেগাত কৈছে চাইন ব'ৰ্ড মৰা থাকে স্পীড ব্ৰেকাৰৰ চাইন ব'ৰ্ড মৰা থাকে আৰু কিছুমান জেগাত কৈছে স্কুলৰ চিম্বল দিয়া থাকে সেই স্কুলৰ চিম্বল দিয়া জেগাত কৈছে বাইকখন আমি অলপ লাহে ধীৰে চলাব লাগে আৰুও কিছুমান জেগাত কৈছে অঁ হস্পিতেল থাকে হস্পিতেলৰ আগত কৈছে বাইকখন আমি শ্ল' চলাব লাগে আৰু কৈছে যেতিয়া ট্ৰেফিক গাড়ী এম্বুলেঞ্চ এখন আহিব তেতিয়া আমি ছাইড হৈ দিব লাগে ছাইড হৈ দিলে কৈছে অঁ ট্ৰেফিকক কৈছে এই এম্বুলেঞ্চৰ যোৱা সুবিধা হ'ব কৈছে আমি পৰাপক্ষে এম্বুলেঞ্চক আমি সুবিধা কৰি দিব লাগে কিয় সেইকাৰণে কৈছে সেই তাত এই এম্বুলেঞ্চৰ ভিতৰত বহুত ডাঙৰ ৰোগী কিজানি গৈ আছে তেওঁ মূৃত্যু মুখত আছে সেইটো কাৰণে এম্বুলেঞ্চে কৈছে গাড়ী স্পীড চলাই আৰু আমি পাৰিলে ক'ব যদি আগত যদি কিবা আছে আমি আঁতৰাই দিব লাগে এম্বুলেঞ্চখন যাবলে আমি সুবিধা কৰি দিব লাগে সুবিধা কৰি দিলে তেওঁলোকৰো সুবিধা হ'ল আৰু আমাৰো সুবিধা হ'ল সেইকাৰণে আমি এম্বুলেঞ্চ দেখিলে আমি ছাইড হৈ দিওঁ আৰু আনকো আমি ছাইড কৰাই দিওঁ তাক আমি ক'ব লাগে যে আপোনালোকে ছাইড হৈ দিয়ক অঁ ছাইড হৈ দিলে কৈছে এম্বুলেঞ্চটোত কিজানি মানুহজন কৈছে অঁ পাঁচ মিনিটৰ আগত গ'লে হয়তো বাছি যাব পাৰে সেইকাৰণে আমি এম্বুলেঞ্চক ছাইড দিব লাগে এম্বুলেঞ্চক ছাইড দিলে কৈছে অঁ এম্বুলেঞ্চৰ ড্ৰাইভাৰৰো সুবিধা হ'ল আৰু ড্ৰাইভাৰজনেও ভাল পালে সেইকাৰণে আমি অঁ লাহে ধীৰে বাইক চলালে লাহে ধীৰে বাইক চলালে আমাৰ অসুবিধা হ'ব আৰু আনৰ অসুবিধা হ'ব আৰু আমি আনক অসুবিধা কৰি বাইক স্পীড চলাব নালাগে কিছুমান জেগাত আমি লাহে লাহে বাইক চলাব লাগিব